আইনগত নথি উলিওৱাৰ ক্ষেত্ৰত মোৰ অভিজ্ঞতা বৰ বেছি ভাল নহয় যোৱা চাৰি জুন তাৰিখে মই মাটিৰ খাজানা দিয়া ৰচিদ উলিয়াবৰ বাবে চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ গৈছিলোঁ কাৰ্যালয় ৰাতিপুৱা ন বজাত খোলে সেয়েহে মই ৰাতিপুৱা আঠ বজাতে ঘৰৰ পৰা ওলাই গৈ কাৰ্যালয় সন্মুখতে অপেক্ষা কৰিছিলোঁ কিন্তু বাৰ বজালৈকে কোনো কৰ্মচাৰী আহি নোপোৱাত মই বিমুখ হৈ ঘৰলৈ ঘূৰি আহিলোঁ খাজানা দিয়া ৰচিদখন মোৰ বাবে দৰকাৰী আছিল সেয়েহে মই পিছদিনা পুনৰ কাৰ্যালয়লৈ গৈছিলোঁ আৰু বহু অপেক্ষাৰ অন্তত মই খাজানা দিয়াৰ ৰচিদখন লাভ কৰিছিলোঁ এনেদৰে আমি নথি উলিয়াবলৈ বিভিন্ন ধৰণৰ নথি উলিয়াবলৈ চক্ৰবিষয়াৰ কাৰ্যালয়লৈ যাব লগা হয় বিশেষকৈ খাজানা দিয়া ৰচিদৰ উপৰি চক্ৰ বিষয়ৰ কাৰ্যালয়ত বিভিন্ন নথি পত্ৰৰ কাম হয় এইবোৰৰ ভিতৰত জাতিৰ প্ৰমাণ পত্ৰৰ নথি উলিওৱা কামটো কিছু কঠিন কাৰণ বহুজন বিষয়ৰ হাত বাগৰি এখন জাতিৰ প্ৰমাণ পত্ৰ আমি লাভ কৰিব পাৰোঁ